হাজি নমস্তে মে বিহাৰচে ব'ল ৰহি হুঁ মে পেহলে মতলব কুচ চাল পেহলে মে আছাম গয়ি থি মানে মই অসমত গৈছিলোঁ তো মোৰ অসমত গৈ বহুত ভাল লাগিলে বহতহি আচ্ছা লাগা ৱ আছাম বহত হি আচ্ছা হে অউৰ ঘূমনে কে লিয়ে বহত চাৰা জাগা ভি হে মুঝে কুচ মতলব থ'ৰা ইনফৰ্মেশ্যন চাহিয়ে থা মোক মানে এই যে তামোল কয় ন তামোল তামোল পুলিটো কেনে কেইচে মতলব হা হা হাজি এই তামোল পুলি বিষয়ে তামোল কেনেকৈ ৰুব লাগে এইটো জ' কৰতা হে না খেতি তামোল কা খেতি কেচে কৰতা হে ৱ' উচকে বাৰে মে থ'ৰা জাননা থা

জি হয় জি আচ্ছা

আচ্ছা আচ্ছা জি জি জি জি জি হা

জি ঠিক হে

জি জি জি

ঠিক থেংক ইউ থেংক ইউ বহত আচ্ছা লাগা আপচে বাত কৰকে থেংক ইউ